হেল্ল' কোনে কৈছে কোনে কৈছে অঁ হৰিতা অঁ মনত পৰিলে

অঁ বৰ ভাল কথা বৰ ভাল কথা অঁ আহিব লাগে অঁ এতিয়া কাইলে আহিবানে কাইলে আহিবা নেকি অঁ বৰ ভাল কথা অঁ বৰ ভাল কথা অঁ আহিব লাগে অঁ অঁ এই আমাৰ বিহুৰ ওচৰতে আহিবা বিহুতে বিহুৰ ওচৰতে আহিবা অঁ খুব ভাল কথা আহিব অঁ অঁ বিহু আহি আছে অঁ অঁ ভালেই ভালেই অঁ ভাল

অঁ সেয়া আমাৰ হয় হয় অঁ আমাৰ ইয়াতে আমাৰ ইয়াত বৰ ধুনীয়া আমাৰ অঁ একদম অঁ ব'হাগৰ বিহু অঁ একেলগে লগ হৈ এইবাৰে মানে গৰু বিহু গৰু গা ধোৱা দীধলতী মাখিয়তী লৈ গা ধোৱাা গৰু লাও বেঙেনা খুৱাই তাৰপৰা মাখিয়তী লৈ ঘৰ মানে হেৰি গোটেই গাড়ী উলিয়াই লৈ গৰু গা মানে নদীলে লৈ যায় উলিয়াই লৈ গৈ তাত সকলো অঁ অঁ অঁ সেইকাৰণে আহি অঁ আহিলে এইবোৰ আমাৰ ইয়াত বহুত ধুনীয়াকৈ দেখিবলৈ পাবা বৰ ধুনীয়া হয় নদীৰ কাষত গৈ গোটেই গাঁৱৰ ৰাইজ আহে ৰাইজে সকলোৱে চালনীত অঁ অঁ অঁ এনেকুৱা নিয়ম কৰে অঁ এই ইয়াত আহিলে একদম ধুনীয়াকৈ দেখিবা আমাৰ ইয়াত বহুত ধুনীয়াকৈ কৰে বহুত ভাল লাগে মানে আৰু বহুত ভাল আকৌ তাতে আমাৰ নদী আমাৰ হেৰি অঁ এই নদী এখন আছে নহয় আমাৰ কাষতে এই নদীখনত একদম গোটেই গাঁৱৰ ৰাইজে চালনীত লাও কোমোৰা চিলাই লৈ আহিব ইজনে সিজনে বদলি কৰিব কৰি বুঢ়াসকলে আহি পিনি আশীৰ্বাদ দিব আশীৰ্বাদ দি গৰুক মাহ হালধি গা ধুৱাব ধুৱাই গা নদী পানীয়ে গা ধুৱাব ধোৱাই আকৌ গৰু ষুঁজ লগাব ষুঁজ লগাই আকৌ মানে ৰাইজে মানে চালনী বদলি কৰিব বদলি কৰি মেলি আৰু বেছ আমোদ একদম বিৰাট আমোদ আৰু আমাৰ একদম মানে বহুত ধুনীয়া মানে ইয়াত একদম অঁ ফুলেই এইবােৰ আৰু এতিয়া ফুলিছে আৰু এতিয়া কিছুমান কিছুমান হ'বহে তেনে ধৰণে অঁ আছে আছে নদী কথাই এয়া ক'লোৱেই নে গৰু গা ধুৱাওতে ধুৱাই মেলি আনি আকৌ থৈ তাৰপিছত গা ধুৱাই আহি গধূলি সময়ত আকৌ নতুন পঘাই গৰু বান্ধিব বান্ধি অঁ জাক দিব জাক দি বিচিব তাৰপিছতে হুঁচৰি আহিব আৰু গধূলি হুঁচৰি আহিলেও মানে আৰু সকলোৱে মানে সেইদিনাখন সেই জোৰা হুঁচৰি মানে বহুত মানে ভক্তিৰে মানে শুশ্ৰূষা কৰিব সেৱা সৎকাৰ কৰিব ঘৰৰ সকলোৱে হুঁচৰি গোৱা আহি বুঢ়া বেথা মানে ল'ৰা ছোৱালীয়ে মানে সকলোৱে আৰু মিলি সেই বিহু জোৰাক মানে বহুত মানে আদৰেৰে মানে সন্মান জনাব তেনেদৰে মানে সাতদিনৰ বিহু মানে আমাৰ পতা হয় ব'হাগ বিহুত ব'হাগ বিহুটো তেনেদৰে আকৌ পতা হয় মানে আকৌ তেনেকে মাঘৰ বিহুও পতা হয় মাঘৰ বিহুটোতো আৰু আৰু বহুত আমেজ সেইটো মাঘৰ বিহু উৰুকা দিনা সৰুৰ পৰা অঁ অঁ এই আমাৰ ইয়াত বহুত ধুনীয়া বহুত ধুনীয়া ভেলাঘৰ সাজিব হেৰিয়ে নৰা কাটি আনি ল'ৰা ডেকা গাভৰু হেৰি যুৱকসকলে আৰু বিশেষকৈ আনিব ভেলাঘৰ সাজিব ভেলাঘৰ সাজি আকৌ ডাঙৰ ডাঙৰকে একেবাৰে গছ কাটি একেবাৰে মানে মেজি বনাব মেজি অঁ মেজি জ্বলাব মেজি জ্বলাই আকৌ ৰাতিলে মানে ভোজ ভাত ভোজ ভাত আৰু মাছ মাংস আদি কৰি আৰু মানে ভোজ ভাত আৰু আকৌ ৰাতি আৰু ল'ৰাখনে আৰু আনন্দতে মানে আৰু যাৰ টাৰ ঘৰৰ পৰা মানে আৰু যি পায় আৰু কবি মূলা যি শাক পাচলি যি পায় আৰু মানে খৰি চৰি জেওৱা চেওৱা ভাঙি কৰি আনি আৰু ফূৰ্তি আৰু বিৰাট ফূৰ্তি কৰে আৰু বিৰাট ধুনীয়া আৰু ৰাতি বহুত ধুনীয়া আৰু তেতিয়া এই ভেলাঘৰটোতে মানে ৰাতি গাঁৱৰ মানে বুঢ়া বেঠা ল'ৰা ছোৱালী মানে চবেই গৈ মানে ভোজটো খোৱা হয় ভোজটো তাত খোৱা হয় আৰু ধুনীয়াকে মানে সকলোৱে মিলি মানে তাত ভোজটো খাই মানে বহুত ভাল লাগে মানে কিন্তু পৰিৱেশ মানে বহুত ভাল লাগে অঁ বহুত ধুনীয়া আমাৰ ইয়াত বহুত ধুনীয়া লাগে তাৰপিছত ৰাতি অঁ মে ডাম মেফিও পাতে মে ডাম মে ফিও পতা হয় সেই আমাৰ মানে চব আহোম মানুহ যে এই আহোম মানুহসকলে মানে এইটো মে ডাম মে ফিটো মানে একত্ৰিছ ত্ৰিছ একত্ৰিছ জানুৱাৰীত মানে আমাৰ এইটো পতা হয় কিন্তু সেইটোও বহুত নিয়মেৰে মানে পাতে দেই বহুত নিয়মেৰে পাতে এইবোৰ সাঁজ কুকুৰা চুকুৰা দি আকৌ গাহৰি মাংস এইবোৰ দি পিনি মানে বহুত নিয়মেৰে নিয়মেৰে মানে অঁ মে ডাম মে ফিটো উদযাপন কৰা হয় বহুত ধুনীয়া লাগে এইটো আমাৰ বহুত মানে পৰম্পৰা মানে এইটো আগৰ আৰু মানে বহুত মানুহ হয় আৰু অঁ আমাৰ ইয়াত আহিলে সকলো দেখিব সেইবোৰ মানে বহুত ভাল লাগে মানে মিচিংসকলৰ এই মিচিংসকলৰতো মানে আমাৰ পৰা মিচিংসকলৰ দূৰত্বতো মানে অকণমান বেছি ইমান ওচৰত নহয় আমাৰ মিচিংসকলৰ তেওঁ মানে আমি এনেই দেখিছোঁ আৰু পতা তেওঁ মানে ইমান মানে আমি মানে তেওঁলোকৰ লগত ইমান জড়িত আমি নহয় আমি মানে কেতিয়াবা কিঞ্চিতহে যাওঁ মানে দেখো আৰু তেওঁলোকৰ সেইবোৰ অঁ কৰা সেইবোৰ নিয়মবোৰ তেওঁলোকৰ বেছিভাগ মানে এইবোৰেই নাচ গানবোৰ এইবোৰ দেখি ভাল পাওঁ কিন্তু সিহঁতৰ ভিতৰৰ যিটো পৰম্পৰা সেইটো আমি ইমান বেছি নাজানো তাৰমানে আমাৰ পৰা মানে তেওঁলোকৰ অকণমান আঁতৰ কথা এইবোৰ আমাৰ ইয়াত অঁ এইবোৰ আহিলে বহুত ধুনীয়াকে ইয়াত দেখিব এতিয়া মানে আমাৰ ইয়াত পৰিৱেশ বহুত ভাল লাগে মানে আৰু সেইবিলাক আগৰ দিন অঁ আহিলে অঁ অঁ আহিব লাগে আহিলে এইবোৰ অঁ অঁ তেনেকুৱা দিনত আহিলে মানে এইবোৰ এইবোৰ আহিলে মানে দেখিব আজিকালি বাৰু টিভি চিৰিয়েল এইবোৰে দেখুৱাই মানে অঁ এইবোৰত মানে দেখা দেখা পোৱা যায় আমাৰ হেৰিবোৰ কৃষ্টি সংস্কৃতিবোৰ টিভি চিভিত মানে দেখুৱাই থাকে আৰু সেইবোৰতে দেখি অঁ হয় বাকী অঁ নিজেই দেখাটো হেৰি নহয় নহয় যিমান ভাল লাগিব বহুত ভাল লাগে বহুত ভাল লাগে অঁ ভাল লাগে আমাৰ বেছি বহুত ভাল লাগে সেইটো আমাৰ এতিয়া ব'হাগ বিহু আহিলে বেছি ভাল লাগে ৰং ধেমালি কৰি বিহু মেলা মেলা মেলাও পতা হয়

অঁ অসমতো সেইটো চবেই কৰেই আৰু অঁ কৰিবলে লৈছে অঁ আহিলে অঁ অঁ তেতিয়া উপভোগ কৰিব পোৱা যাব অঁ ঠিক আছে অঁ হ'ব অঁ অঁ অঁ এই উৎসৱবিলাকতে আহিব লাগে আচলতে ব'হাগ বিহুৰ ওচৰত বা নহ'লে মাঘৰ বিহুৰ ওচৰত তেনেকুৱাত আহিলে মানে বস্তুটো বেছি ধুনীয়াকে মানে দেখা পোৱা যায় এনেকুৱাতে আহিব আহিলে এইবিলাক মানে হেৰি কৰিব পাৰিব কৰিব পাৰিম অঁ ঠিক আছে